হেল্ল' হয় দাদা সহায় এটা লাগিছিল আপোনাৰ মানে এই ক্ষেত্ৰত উচ্চ শিক্ষাৰ কাৰণে তাৰমানে আপোনাৰ কামৰূপ মহানগৰৰ কোনকেইখন মানে শিক্ষানুষ্ঠানৰ মানে নাম ল'ব পাৰি আৰু ভাল শিক্ষানুষ্ঠান এবাৰ আপোনাক আপোনাৰ ধৰক নন টেকনিকেলৰ কথাই কওক

হয় হয় টেকনিকেলি হয় হয় হয়

হয় কে কে সন্দিকৈ হয় হয় হয় হয়

হয় তাৰমানে কি আপুনি যিটো ক'লে গুৱাহাটী ইউনিভাৰ্ছিটি বা কটন বিশ্ববিদ্যালয়ৰ কথা যিটো ক'লে এইবিলাকতো গভৰ্ণমেণ্ট চেক্টৰৰ হয় ন' আৰু বাকীখিনিটো আপুনি ধৰক প্ৰাইভেটৰ

হয়

নাই নাই দাদা এইটোৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ ঠিক আছে দাদা অহ্ ধন্যবাদ